হেল্ল' অঁ মই শৰচ বৰাই কৈছিলোঁ নগাঁৱৰপৰা অঁ গ্ৰীণ ভেলী ট্ৰেভেলছ এজেঞ্চী হয়নে অঁ অহাকালি নগাঁৱৰপৰা লখিমপুৰলৈ যোৱা কিবা গাড়ী উপলব্ধ আছেনে অঁ আছে ন তেনেহ'লে কালিলৈ দুজন মানুহৰ কাৰণে টিকটৰ ব্যৱস্থা কৰি ৰাখিবচোন